হেল্ল' ভালে আছানে ভালেই ভাত খালোঁ তুমি খালা

মাহঁতৰ ভাল হেল্ল' অঁ অঁ অঁ যোৰহাট অঁ পৰা আহোঁগৈ ব'লা কাইলৈ বা পৰহিলৈ অঁ ঠিক আছে অঁ আৰু কোনোবা অঁ হয় হয় মই সেইটোৱে ভাবি আছোঁ একেলগে গ'লে গোটেইখিনি গ'লে ভাল লাগিব ঠিক আছে তোমালোক সেইফালৰ পৰা আহিবা আমিও এইফালৰ পৰা ওলাই যাম গোটেইকিজনী ঠিক আছে অঁ অঁ মই সোধোঁ এবাৰ ঠিক আছে